আইনাম আই আই যেতিয়া ল'ৰা ছোৱালীবিলাকৰ বসন্ত ওলাই তেতিয়া আমি গাঁৱলীয়া ভাষাত আইৰ নাম ধৰোঁ আইৰ নাম ধৰোঁ আইৰ নামত এখন নইবা নইবাত দিয়ে আৰু এখন আসান দিয়ে তাত বগা ফুল বগা ফুল নটা আৰু কালা চাউল নভাগ দি মাই আইক আইক তাৰ সন্তুষ্ট কৰি নাম ধৰি আমি আমি সন্তুষ্ট কৰি আমি তেওঁক বিদায় দিওঁ দি তেওঁ যাতে তেওঁৰ ধূলাৰে ল'ৰা ছোৱালী যাৰেই বসন্ত ওলাই তেওঁ যাতে সন্তুষ্ট হৈ সন্তুষ্ট হয় আৰু তেওঁৰ দেহাটো সুস্বাস্থ্য কামনা কৰে নাগাৰা নাম আমাৰ নামনি অসমত নাগাৰা নামটো খুব বেছিয়ে আমি নাগাৰা নাম চাই ভাল পাওঁ আমিও কিছুমান নাম গাওঁ কিন্তু নাগাৰা নাম ল'লে কুৰকুৰী বজাই সেয়া মহিলাসকলো আমি নাম গাওঁ যেনে কৈলাশ পাঠকৰ নাম চাইয়ো আমি ভাল পাওঁ বহুত পাঠক আছে তাৰ ভিতৰত কৈলাশেই শ্ৰেষ্ঠ আছিল এতিয়াও এতিয়াও চাওঁ এতিয়া আমিও এক নতুনকৈ নাম নাম গোৱাৰ আৰম্ভ কৰিছোঁ আমাৰ মহিলাখিনি লগ হৈ ৰাজা ঘাট চুবুৰীৰ নামতি দলৰ ৰুমি কলিতা আৰু নিৰ্মালী নিৰ্মালী কলিতা আমি নাম গাওঁ ধৰক যে যেনে আমাক নিমন্ত্ৰণ দিয়ে আমি নিমন্ত্ৰণ হ'লে নাম গাবলৈ বেলেগকো যাওঁ চুবুৰিটো ধৰোঁ